নৃত্য বুলি ক'ব গ'লে মই জাতি জনগোষ্ঠীৰ নৃত্যসমূহ বেছি ভাল পাওঁ বিশেষকৈ বিহু মই বিহু নাচি বহুত ভাল পাওঁ মই সৰুৰ পৰাই মোৰ ঘৰৰ ওচৰৰ মানে দাদা বাইদেউসকলৰ লগত সৰুৰ পৰাই মানে আগ্ৰহী মানে মই তেতিয়াৰ পৰাই হ'লোঁ যেতিয়া মই ঘৰৰ ওচৰৰ দাদা বাইদেউসকলৰ লগত মই হুঁচৰি গাবলৈ গৈছিলোঁ তেতিয়াৰ পৰাই মই বিহু নৃত্যৰ প্ৰতি আগ্ৰহী হ'লোঁ আৰু তেতিয়াই মই ভাবিছিলোঁ যে মই আগলে তেনেকৈ নৃত্য কৰি যাম বুলি মই তেতিয়াই ভাবিছিলোঁ কিন্তু তেতিয়া ঘৰত মই ক'ৰবাত নৃত্য শিকিম বুলি কোৱাৰ পাছত কৈছিলে আৰু ভালকৈ পঢ়ি শুনি ল তাৰপিছতহে আগলৈ তই এইবোৰ কৰিবি এনেকৈ কৈছিলে মনটো বেয়া লাগিছিলে কিন্তু এটা ভাল কথা আছিল তেতিয়া মোৰ ওচৰতে মানে মোৰ বাইদেউ এগৰাকী আছিলে তেওঁ ক'ৰবাত বিহু তেতিয়া নৃত্য শিকি আছিলে তেতিয়া মই সেই বাজনীক এদিন লগ পাই ক'লোঁ যে তুমি যেনেকৈ শিকিছা মোকো শিকাবা নেকি ঘৰৰ পৰাতো আমাৰ এতিয়া নিদিয়ে অলপ ডাঙৰ হ'লেহে দিব তেতিয়া মানে মই বহুত সৰু আছিলোঁ সেইকাৰণে নিদিছিলে তেতিয়া তো বাগৰাকীয়ে মানে মোক ক'লে আৰু ঠিক আছে তুমি মোৰ সন্মুখত এনেকৈ অলপ নাচি দেখুৱা তেতিয়া মই তোমাক শিকাম আৰু ময়ো আৰু তেতিয়া বাগৰাকীৰ আগত নাচি দেখালোঁ বাগৰাকীয়ে খুব ভাল পালে আৰু তেতিয়া কৈছে ঠিক আছে মই অলপ অলপকৈ হ'লেও তোমাক শিকাম তেতিয়া কেতিয়াবা কেতিয়াবা বাগৰাকী আমাৰ ঘৰলৈ আহে ফোনতে গান এটা লগায় আৰু মোক শিকায় আৰু এনেকুৱা ষ্টেপ কে কেইটামান শিকায় তেনেকেই মই অলপ অলপ শিকি শিকি আছিলোঁ তেতিয়াও স্কুলত আছিলোঁ মই ক্লাছ ছিক্স ছেভেন এইটমান এনেকুৱাই হ'ব আৰু তেতিয়াও স্কুলত এনেকুৱা প্ৰতিযোগিতা আমাৰ হয় ন তেতিয়া প্ৰতিযোগিতাত মই ভাগ লৈ চাইছিলোঁ প্ৰথমবাৰৰ বাবে মই ভাগ লৈছিলোঁ তেতিয়া আৰু প্ৰথমবাৰৰ বাবে মই দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ আৰু তেতিয়া মই বেছিয়ে আগ্ৰহী হৈ গ'লোঁ নৃত্যৰ প্ৰতি তেতিয়া ঘৰতো কৈছিলোঁ কিন্তু তেতিয়াও মোক ইমান দ্বিতীয় পুৰস্কাৰ পোৱাৰ পাছতো মোক কিন্তু কোৱা নাছিলে যে তই এতিয়া শিকিব পাৰিবি বুলি এনেকৈ কোৱা নাছিলে তাছত লাহে লাহে এনেকেই মই লগৰ ছোৱালীকেইজনীমান লগ হৈ আমি ফোনতে গান এটা লগাই লৈ শিকোঁ আৰু শিকি এনেকে স্কুলত প্ৰতিযোগিতাত ভাগ লওঁ কেতিয়াবা পুৰস্কাৰ পাওঁ কেতিয়াবা নাপাওঁ কিন্তু কৰি খুব ভাল লাগে পুৰস্কাৰ নাপালেও কৰি ভাল লাগে পালেটোতো আৰু আগ্ৰহী হৈ যাওঁ কৰিবৰ কাৰণে তো এতিয়াও মই কলেজত কৰোঁ নৃত্য বিহু বা মই কেতিয়াবা মিচিংসকলে কৰে গোমৰাগ কৰে মোৰ হোষ্টেলতে এগৰাকী লগৰ ছোৱালী আছে তেওঁ গোমৰাগ কৰে আৰু কেতিয়াবা মোক মাতে আৰু মই কৰি ভাল পাওঁ যিহেতু মোকো মাতে ময়ো সিহঁত সিহঁতৰ লগত যাওঁ আৰু কৰিবলৈ খুব ভাল লাগে আৰু সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্য মোৰ খুব ভাল লাগে আৰু এনেকেই মই কৰি আহিছিলোঁ বহুতো পুৰস্কাৰো পাইছিলোঁ গাঁৱতো কেতিয়াবা প্র প্ৰতিযোগিতা হয় তাতো ভাগ লৈছিলোঁ আৰু এতিয়া মই ক'তো শিকা নাই কিন্তু তেনেকৈ আৰু লগৰ ছোৱালীসকলৰ লগত মই শিকোঁ হোষ্টেলতে বা কেতিয়াবা ঘৰতে হ'লেও শিকি মই প্ৰতি প্ৰতিযোগিতাত ভাগ লওঁ সেয়াই আৰু মোৰ সৰুৰ পৰাই নৃত্যৰ প্ৰতি আগ্ৰহী আছিলোঁ খুব ভাল লাগে আমাৰ যিখিনি আমাৰ অসমৰ জাতি জনগোষ্ঠী আছে বিশেষকৈ আমাৰ অসমীয়াসকল মানে সকলো জাতি আৰু মিচিং বড়ো তেওঁলোকৰ নৃত্যসমূূহ খুব ভাল লাগে মই বহুত মানে কৰি ভাল পাওঁ তেওঁলোকৰ নৃত্যসমূহ আৰু কৰোঁ মই তেওঁলোকৰ জাতিৰে বহুতো লগৰ ছোৱালী আছে তেওঁলোকৰ লগতে বিশেষকৈ মই এনেকৈ থাকোঁ কাৰণে তেওঁলোকৰ নৃত্যৰ প্ৰতি মই আগ্ৰহী হ'লোঁ তেওঁলোকে সিহঁতৰ নৃত্যৰ প্ৰতি কয় আৰু আমাৰ এনেকুৱা এনেকুৱা এনেকৈ নৃত্য কৰে তেনেকৈ নৃত্য কৰে কয় আৰু সেই তাৰ কাৰণে মই বেছি আগ্ৰহী হ'লোঁ খুব ভাল লাগে তেওঁলোকৰ লগত নৃত্য কৰিও ভাল লাগে আৰু তেওঁলোকৰ লগত নৃত্য কৰিও ভাল লাগে আৰু লগতে পুৰস্কাৰো পাওঁ সেইকাৰণেও বেছি ভাল লাগে আৰু মই এনেকেই কৰি যাব বিচাৰোঁ আগলৈও মই এনেকৈ কৰি যাব বিচাৰোঁ তাতে সেয়াই আৰু